আলহী আহিলে বিশেষকৈ আমাৰ ঘৰত প্ৰথমে আমি বহিবলৈ দিওঁ তাৰ পাছত আলহীক প্ৰথমে চাহ জলপান আদি খাবলৈ দিয়া হয় চাহ জলপানৰ পিছতেই বিশেষকৈ আলহী আহিলে মই ৰান্ধি বৰ ভাল পাওঁ গাহৰি মাংস গাহৰি মাংস বিশেষকৈ পোৰা গাহৰি মাংস পোৰা গাহৰি মাংস প্ৰথমে পুৰি লোৱা হয় পুৰি লোৱাৰ পিছতে আপোনাৰ কেঁচা তেল তাৰ পিছত নিমখ জলকীয়া ৰচুন আদা দি ধুনীয়াকৈ সানি বনোৱা হয় আকৌ গাহৰি আৰু এটা আইটেম বনোৱা হয় তাৰ আপোনাৰ হৈছে ঔটেঙা দি কিনে ঔটেঙা দি কিনে ধুনীয়াকৈ বইল কৰি কিনে গাহৰিটো বনোৱা হয় তাৰ পিছত আকৌ বিশেষকৈ ক'বলৈ গ'লে খাচী মাংস খাচী মাংস আপোনাৰ কুকাৰত দি মেলি ধুনীয়াকৈ তিনিটাকৈ চিটি মাৰি নমাই দিয়া হয় মই আলহী আহিলে বিশেষকৈ ভাল পাওঁ বনাই মাছ আপোনাৰ মাছ বিলাহীৰ লগত সৰু সৰু মাছ কণ কণ মাছ তেনেকৈ জুলীয়াকৈ থেপথেপীয়াকৈ বনাই ধুনীয়াকৈ দিয়া হয় তাৰ উপৰিও আপোনাৰ বহুতো ধৰণৰ আছে যেনেকৈ আছে আপোনাৰ পনীৰ বনোৱা হয় পনীৰো তেনেকৈ প্ৰথমে আমি ড্ৰাই ফ্ৰাই কৰি লওঁ ড্ৰাই ফ্ৰাই কৰি লোৱাৰ পিছত ধুনীয়াকৈ কাৰিটো বনোৱা হয় প্ৰথম বিলাহী গ্ৰাইণ্ড কৰি মেলি ধুনীয়াকৈ পিঁয়াজ ৰচুন নহৰু আদি দি কিনে গ্ৰাইণ্ড কৰি কিনে ধুনীয়াকৈ পে'ষ্ট এটা বনোৱা হয় পে'ষ্টটো বনোৱাৰ পিছত ধুনীয়াকৈ আপোনাৰ ভাজি মেলি পনীৰটো দি দিয়া হয় তাত তেনেদৰে বনোৱা হয় আৰু তাত ক'বলৈ গ'লে আমাৰ আকৌ চুঙা গাহৰিও বনোৱা হয় চুঙা গাহৰিটো বিশেষকৈ আপোনাৰ ধুনীয়াকৈ চুঙা এটা লোৱা হয় বাঁহৰ বাঁহৰ চুঙাটো লোৱাৰ পিছতে আপোনাৰ তাত কেঁচাকৈ সোমাই দিয়া হয় গাহৰি মাংস আৰু কেঁচা মিঠাতেল ধনিয়া গোটা গোটাকৈ ৰচুন ইত্যাদি আৰু ওপৰত আপোনাৰ সোপা দি মেলি ধুনীয়াকৈ লাই পাতেদি জুইত দি দিয়া হয় তেনেদৰে গাহৰি মাংস বনোৱা হয়